মুক্তভাৱে হাঁহ কুকুৰা পালন কৰিলে আচলতে লাভ তেনেকৈ নহয় মুক্তভাৱে পালন কৰিবলৈ গ'লে আমাৰ লোকচানহে হয় কাৰণ মুক্তভাৱে যদি পুহোঁ চৰাই সৰু সৰু পোৱালিবোৰ ধৰক বা ডাঙৰ পোৱালি বা ডাঙৰ মুৰ্গীও নানা ধৰণৰ জীৱ জন্তুৱে ধৰি খায় চৰাই চি চৰায়ে নিয়ে সৰু পোৱালিবোৰ আপোনাৰ পোৱালি কিছুমান আমি পুহোঁ সেই পোৱালিবোৰ আমাৰ যিবোৰ মানে এই মুক্তভাৱে পুহিলে সেইবোৰ আমাৰ এই বাৰী চাৰীয়ে যিবোৰ বস্তু ওলায় যেনে নেউল হেপাহ এনেকুৱা ধৰণৰ বস্তুবোৰে সেই চৰাইবোৰ ধৰে সেইবাবে মুক্তভাৱে পুহিলে ইমান লাভ নহয় কাৰণ হাঁহবোৰ চিলনী নিয়ে নেউলে ধৰে বা কুকুৰ চুকুৰেও ধৰে এনেকুৱাই ধৰি ধৰি হাঁহ কুকুৰাবোৰ নষ্ট হয় সেইদৰে পুহিলে ইমান লাভালাভ নহয় বৰঞ্চ লোকচানহে হয় লোকচানৰ ঘৰত আমি বেছি হেৰি হয় সেইকাৰণে মুক্তভাৱে পুহিব নালাগে একো গঁৰাল হিচাপে থা পুহিলে লাভৰ মুখ দেখা যায় কাৰণ সেইটো তেতিয়া আমি নিচিন্তমনে থাকিব পাৰোঁ যদি গঁৰালত পোহোঁ নহ'লে মুক্তভাৱে পুহিলে মানে এই এইবোৰৰ পৰাই অকণমান দিগদাৰ বাহিৰা হেৰি জন্তু চন্তুবোৰৰ পা কুকুৰ চুকুৰ আপোনাৰ না হেৰি নানা ধৰণৰ চৰাই এইবোৰ কাউৰী চাউৰীয়ে পোৱালি চোৱালিবোৰ ধৰি লৈ যায় চিলনী টিলনীয়ে ধৰে লাভ নহয় সেইকাৰণে গঁৰাল হিচাপে পাতি সেই চৰাইবোৰ আমি পুহিব লাগে অন্য খেতিৰ পৰাই এই খেতি কেনে পৃথক মানে অন্য খেতিতকৈ পৃথকে আৰু এইটো বস্তুটো আমি অন্য খেতি আপোনাৰ অন্য খেতি কৰিবলৈ গ'লে হাঁহ হাল চাল বাব লাগিব ধৰক কৃষিৰ কথা হাল চাল বাই অন্য খেতি কৰিবলৈ গ'লে বহুত কাম আহি পৰে মানুহৰ কিন্তু এই হাঁহ কুকুৰা পুহিলে ইমান হেৰি নহয় আৰু সহজ হয় গঁৰাল পাতি ল'লে সেয়ে পৃথক বুলি নাভাবোঁ হ'ব মই ইয়ালৈ সামৰিছোঁ